আমাৰ ঘৰত এটা কেটলি আছিল কিন্তু হঠাতে বেয়া হৈ থাকিলে বিহু ছিজনৰ কথা আহলী দুলহী আহি থাকে চাহ তাহটো দিবই লাগিব সেয়ে মই কেটলি এটা আনিবলৈ বুলি টাউনলৈ ওলাই গ'লোঁ টাউনৰ দোকানত সোমাই দেখিলো যে এটা বৈদ্যুতিক কেটলি অফাৰ চলি আছে যাক মই পাই সুখী হৈ গ'লোঁ আৰু তাক মই কিনি ঘৰলৈ লৈ আহিলোঁ আৰু ঘৰৰ মানুহক দিলোঁ মানুহে এইটো কেটলিটো পোন প্ৰথমে ব্যৱহাৰ কৰিবলৈ নেজানিছিল মই শিকাই দিলোঁ যে এইটো এনেকৈ এনেকৈ কৰা হয় তাৰপাছত শিকি গ'ল চাহ বনালে অতি কম সময়ৰ ভিতৰতে চাহ তৈয়াৰ হৈ যায় ঠিক তেনেদৰে তাত বিভিন্ন ধৰণৰ অন্য সামগ্ৰীও বনোৱাৰ প্ৰচেছ আছিলে যোনটো তাত মোক দেখাই দিছিল আৰু মই ঘৰত দেখালোঁ যে এইটো এনেকৈ কৰা হয় আৰু মানুহ ঘৰৰ মানুহে এই কেটলিটো ব্যৱহাৰ কৰি খুব ভাল পালে আৰু ইয়াৰ ব্যয় বহুলো কম আৰু মূল্য বৃদ্ধিও খুব কম আছিল চলাই ভাল লাগিল আৰু ইয়াত চাহটো অতি সোনকালে হয় আৰু মানুহৰ আগৰ কেটলিটো যিখিনি কষ্ট সেই কষ্টখিনি ইয়াত কোনো মতেই নেপায় মানে খুব কম হয় সেয়েহে কেটলিটো চলাই ভাল লাগিল